বাৰ্ষিক মেলা মানে বছৰত এবাৰ হোৱা মেলাক বুজোঁ যেনে বিহু মেলা দূৰ্গা পূজা মেলা কালী পূজা মেলা আদি আমি এই সকলোবোৰ মেলাই আয়ো আয়োজন কৰোঁ মই যেতিয়া সৰু আছিলোঁ তেতিয়া মেলাৰ কথা ভাবিয়েই খুব আনন্দ পাইছিলোঁ যেতিয়া মেলা ওচৰ চাপি আহে তেতিয়াৰে পৰা গা মেলা মেলা লাগি যায় মেলাত বেলুন কিনিম সমনীয়াৰ সৈতে জেলেপী খাম পিঠা খাম লাডু খাম আইচক্ৰিম খাম ইত্যাদি সপোনবোৰ ৰচিবলৈ আৰম্ভ কৰোঁ মুঠতে মেলাত বহুত ফুৰ্তি কৰিছিলোঁ এতিয়াও ল'ৰাৰিল ল'ৰালিৰ কালত উভতি যাবলৈ বৰ মন যায়